হেল্ল' এই ফোনকলটো কালি যে বুক কৰা এই ড্ৰাইভাৰজনৰ তাত লাগিছেনে অঁ আপোনাক কালি কালি কৈছিলোঁ মোক মাছখোৱাৰ বৰপাক এই জীয়ামূৰীয়াৰ পৰা লৈ যাবলৈ কিন্তু আপুনি এতিয়ালৈকে যে পোৱাহিয়ে নাই আপুনি যিহেতু আহি পোৱাত দেৰি হোৱা হ'ল সেইকাৰণে আপোনালোকৰ গাড়ীখন আহিব নালাগে মই বেলেগ গাড়ীতে যাম আহিব নালাগে হ'ব দিয়ক